হেল্ল' ছাৰ ছাৰ এইটো ফ্লিপকাৰ্ট হেল্পলাইন নম্বৰ লাগিছেনে ছাৰ মই তাৰমানে জীন্সৰ পেণ্ট এটা অৰ্ডাৰ দিছিলোঁ ড ডেনিম জীন্স এটা ছাৰ তাৰমানে পিন্ধি একেবাৰে তাৰমানে ষ্ট্ৰেচেবল তাৰমানে ষ্ট্ৰেচেবল জীন্স এটা অৰ্ডাৰ দিছিলোঁ পিন্ধিও ভাল লগা নাই কমফৰ্টেবল লগা নাই আৰু ষ্ট্ৰেচেবল নহয় ছাৰ তাত তাৰমানে যি ধৰণৰ পেণ্ট দেখুৱা আছিলে সেই ধৰণৰ নহয় তাৰমানে ফটোত যি যেনেকুৱা দেখাইছিলে সেইকাৰণে ছাৰ ৰি ৰিফাণ্ড কৰিবলৈ বিচাৰিছিলোঁ ৰিফাণ্ডৰ অপ অপশ্যনেই দেখুৱা নাই এক্সেঞ্জৰ অপশ্যনে দেখাইছে অ' ছাৰ এই মোৰ চাই চাইজৰো অহা নাই আৰু কালাৰটো কালাৰটো ভাল লগা নাই ম ছাৰ প্ৰাইচটো চাই মেলি অলপ ল' কোৱালিটি হয় ছাৰ পেণ্টটো ছাৰ মই এক্সেঞ্জ নকৰোঁ মানে মই ৰিফাণ্ডেই কৰিম নহয় ছাৰ এয়া ৰিফাণ্ডৰ অপশ্যনেই দেখুৱা নাই আকৌ অকল এক্সেঞ্জৰে দেখাইছে মোৰ এক্সেঞ্জ নকৰো তাৰমানে ৰিফাণ্ডেই কৰিম পইচাহে লাগে মোক মানে বেলেগ আপ আপোনালোকৰ এই ফ্লিপকাৰ্টৰ হেৰিয়তকৈ বেলেগ হেৰিয়ত গ'লেতো মই আৰু ইয়াত এইটো এইটো প্ৰাইজত আৰু ভাল ভাল পেণ্ট পাওঁ তাৰমানে ইয়াত এই ফ্লিপকাৰ্টত ভাল পোৱা নাই আপোনালোকৰ হেৰিটোত বেলেগতটো আৰু ভালকৈ পাম ভাল পেণ্টে পাম আৰু আপোনালোকে কল কৰিলেও আপোনালোকে ৰিচিভ নকৰে আপোনালোকৰ কাষ্টমাৰে কাষ্টমাৰৰ সুবিধা হৈছে নাই সেইবোৰ হেৰি নলয় আপোনালোকে আকৌ কাষ্টমাৰে কমপ্লেইন কৰিলেও আপোনালোকে কল কৰিব কল ৰিচিভ কৰিবলৈ টান পায় ছাৰ প্ৰাইচটো চাই মেলি তাৰমানে পেণ্টটো ভাল হোৱা নাই তাৰমানে লগা নাই ছাৰ মই এক্সেঞ্জ নকৰো দেই ছাৰ মই ৰিটা ৰিফাণ্ডহে কৰিম ইয়াৰ ৰিফাণ্ডৰ অপশ্যনেই অহা নাই আকৌ ছাৰ ছাৰ পেণ্টটো ভাল লগা নাই বুলি কৈ আছোচোন ছাৰ পেণ্টটো পেণ্টটো তাৰমানে দামটো চাই মেলি একেবাৰে ভাল লগা নাই তাৰমানে ইমান দাম দিছোঁ তাৰমানে ভাল কোম্পানী এটা ব্ৰেণ্ডৰ এই এটা পেণ্টটো পেণ এটা ল'ব লৈছিলোঁ আৰু ফেক বস্তুবোৰ ফেক আহে নেকি আপোনালোকৰ ৱেবছাইটত তাৰমানে ষ্ট্ৰেচেবল নহয় আৰু কালাৰ কালাৰ চালাৰ আকৌ ভাল লগা নাই পেণ্ট পেণ্টো চাইজৰ অহা নাই যিটো চাইজৰ দিছিলোঁ সেইটো চাইজো অহা নাই ছাৰ সেইটো প্ৰাইচতে মই বেলেগ এটা ৱেবছাইটত গৈ মেলি পেণ্ট ল'লে মই ইয়াতকৈ ভাল ভাল পেণ্ট পায়ো আৰু মোৰ পইচা থাকিও যাব কেইটকামান ঘূৰায়ো পাম মই আপোনালোকৰ হেৰিয়ত মানে ইমান দাম লোৱাৰ পাছতো ভাল ব্ৰেণ্ডৰ পেণ্ট এটা পোৱা নাই অঁ ভাল ব্ৰেণ্ডৰ পেণ্ট পাইছোঁ যদিও তাত আপোনালোকৰ ৱেবছাইটত দেখাইছে কিবা এটা ইয়াত অৰ্ডাৰ ৰিচি ৰিচিভ কৰোঁতে ৰিচিভ কৰি খোলা পাছত বেলেগ এটা ওলাইছে আপোনালোকৰ আৰু প্ৰাইচটো বেছি হৈছে ন ছাৰ সেইকাৰণে মোক ভাল লগা নাই মোক মই এক্সেঞ্জ নকৰো পেণ্টটো মোক ৰিফাণ্ড ৰিফাণ্ড কৰি দিয়ক মোক ৰিফাণ্ড লাগিবই আজি ছাৰ মোক ৰিফাণ্ড কৰি দিয়ক মোৰ এক্সেঞ্জ নকৰো এক্স ইয়াত ৰিফাণ্ডৰ অপশ্যনেই অহা নাই ছাৰ অকল এক্সেঞ্জৰ হেৰি আহি আছে পতা মোক ইমিডিয়েটলি মোক এতিয়া ৰিফাণ্ড লাগিবই ছাৰ মোক লাগিব আপোনালোকৰ কোৱালিটি কোৱালিটিয়ে দিব নোৱাৰে আপোনালোকে একো ভাল কোৱালিটী নিদিয়ে আপোনালোকে আপোনালোকৰ ৱেবছাইটত যি বস্তু পায় চব ভাল বস্তু নাপায় একোৱে ভাল বস্তু নাপায় একোৱে বেলেগ ৱেবছাইটত সেইটো প্ৰাইচত তাতকৈ বহুত গুণেই ভাল বস্তু পায় সেইবাবে ছাৰ মই এক্সেঞ্জ নকৰো মোৰ ৰিফাণ্ড লাগিব আপোনাৰ এনেকুৱা ইয়াত ৰিফাণ্ড অপশ্যনেই অহা নাই আকৌ সেইকাৰণে ছাৰ মই এক্সেঞ্জ নকৰো মোক ৰিফাণ্ড লাগিব ঠিক আছে ছাৰ অ'কে বাই